অসমীয়া ভাষাটো আমাৰ কাৰণে আচলতে গৌৰৱ কাৰণ পৃথিৱীৰ আটাইতকৈ মিঠা ভাষাকেইটাৰ অন্যতম এটা অসমীয়া ভাষাটো বুলি কোৱা হয় সেই এই ভাষাটোত আমাৰ কিছুমান এনেকুৱা বৈশিষ্ট আছে যে অন্য ভাষা আৰু ধৰক আমাৰ উৰিয়া আৰু বেংগলী ভাষাৰ লগত বহুতখিনি মিল আছে তাৰ মাজতো কিন্তু ধৰক স টো আমাৰ বেংগলীত নাই তেওঁলোকৰ ছ য়ে আছে স টো আমাৰ গোটেইকেইটা স তেওঁলোকে ছ এ কয় কিন্তু স আকৌ উৰিয়াত আকৌ স আছে তেনেকৈ আমাৰ যিখিনি অ উচ্চাৰণ অ কাৰান্ত হেৰিবোৰ বেছি ইউজ হয় বেংগলীত অকণমান কম হয় কিন্তু আকৌ উৰিয়াত বহুত বেছি হয় যেনেকৈ আমি ভাত কওঁ উৰিয়াত ভাত' কয় বেংগলীতো ভাতেই কয় গতিকে তেনেকুৱা ধৰণৰ বহুত মানে কিন্তু যেতিয়া কোৱা যায় যদিও মিল আছে কথাখিনি কৈ থকা সময়ত অসমীয়া ভাষা কোনটো মানে সহজেই অনুমেয় এই কথাটো ধৰিব পাৰি অসমীয়া ভাষাটোৰ এটা কথাৰ কিছুমান নিৰ্দিষ্ট সুৰ আছে কথাটো বহুত মানে এটা যেনেকৈ আমি বাংলা ভাষাটোৰ কথা যেতিয়া কওঁ কথাটো ক'লে এটা মানে লাউড এটা মানে কি বুলি ক'ম এটা অকণমান অসমীয়া ভাষাতকৈ কিছু কৰ্কশ বুলি নকওঁ মানে অসমীয়া ভাষাটো তুলনামূলকভাৱে অকণমান বেছি মিঠা হয় শুনিবলৈ আৰু উৰিয়া ভাষাটোৰ নিৰ্দিষ্ট সুৰ আছে যিটো অসমীয়া ভাষাতকৈ বহুতখিনি পৃথক গতিকে অসমীয়া ভাষাটো কথাটো ক'লেই গম পোৱা যায় তেনেকৈ অসমীয়া ভাষাটোৰ যিটো আমাৰ স ষ শ গোটেইকেইটাৰে উচ্চাৰণ কিন্তু বেলেগ জ আৰু য় দুটা বেলেগ আছে কিন্তু হিন্দীত ধৰক ছ আৰু য় জ বুলি নাই জ য় একেটাই য় এ হয় গোটেইখিনি গতিকে তেনেকুৱাধৰণৰ ব্যাকৰণৰ ক্ষেত্ৰত বা সুৰৰ ক্ষেত্ৰত বা কথনশৈলীৰ ক্ষেত্ৰত অসমীয়া ভা ভাষাটো বহুতখিনি পৃথক